আমাৰ পৰিয়ালৰ সদস্যসকলে যাব বিচৰা এটা স্থান হ'ল মৰাণৰ সমিপৰ বগৰী চাপৰি দিৰৈ নদীৰ কাষৰীয়া শিঙৰিজান চাহ বাগিচাৰ ওচৰতে বগৰী গছেৰে ভৰপূৰ অঞ্চলটোৰ নামেই হ'ল বগৰী চাপৰি মানসিক অৱসাদ দূৰ কৰা এটা উপযুক্ত স্থান হ'ল এই অঞ্চলটো য'ত চাৰিওকাাষে সেউজীয়া গছ গছনিৰে ভৰি থকা এটা মনোমোহা পৰিৱেশ বিৰাজ কৰি থাকে সৰু সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰিবপৰা সকলো সা সুবিধা সেই অঞ্চলটোত আছে বিশেষকৈ ডিচেম্বৰৰপৰা ফেব্ৰুৱাৰী মাহৰ সময়ছোৱাত এই অঞ্চলটোৰ পৰ্যটকৰ যথেষ্ট ভিৰ দেখা পোৱা যায় এইকেইটা মাহত আমাৰ পৰিয়ালৰ সদস্যসকলৰো এই অঞ্চললৈ সঘন আহ যাহ হয় সকলোৱে মিলি বাহিৰত এসাঁজ খোৱা হয় আৰু তাত বিভিন্ন ঠাইৰ বিভিন্ন ব্যক্তিৰ সৈতে চা চিনাকি আৰু ভাৱৰ আদান প্ৰদান হয় এই অঞ্চলটোৰ গছ গছনি নৈ কাষৰ শীতল বতাহে সকলোৰে মন প্ৰাণ সজীৱ কৰি তোলে শাৰীৰিক আৰু মানসিক অৱসাদ সম্পূৰ্ণৰূপে দূৰ কৰি দিয়ে এই অঞ্চলৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশে